অঁ হেল্ল' শৰ্মাদা হয়নে অ' অঁ অঁ তাকে বৰসবাহটো আগবাঢ়িছিলে নহয়

বাকী ঠিকে ঠাকে চলি আছে বাৰু বোৰ ধুনীয়াকৈ হৈ আছে মানুহ আহে মানুহ খুব কমেই আহে আজিকালি ডাঙৰবোৰ ডাঙৰ এটা দুটাহে আহে ডাঙৰবোৰ আপোনালোকে আহিব লাগিছিলে তেতিয়া আমাৰ ভাল হ'ল হয়

বাকী সব ঠিকে চলি আছে বাৰু খোৱা বোৱা ধুনীয়াকৈ হৈ গৈ আছে লগৰীয়াবোৰক মই খা খবৰ কৰিছোঁৱে বাৰু মই বেছিভাগ ফোনৰ সৈতেই যোগাযোগ কৰিছোঁ কাৰণ অহা যোৱা কৰাতো ইমান সম্ভৱ নহয়তো সবৰ ঘৰলৈ অঁ বেনাৰখনৰ কাৰণে মই ক'ম বুলি ভাবিছিলোঁৱে কাৰণ এইখন টকা চাৰে তিনিশ চাৰিশ মান টকা এইখনত বেনাৰখনত লাগিব অঁ

অঁ পানীগাঁও যাম ন' অঁ হয় পইচা পাতিটো আপুনিয়ে দিবনে নে নে কি কৰিম অঁ আপুনিয়ে দিব ন' অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ চৰবতটো এতিয়া ব্যৱস্থা কৰিব লাগিছিলে সেইটোৰ কাৰণেও পইচা পাতি অলপ দৰকাৰ হয় সবতেই এতিয়া পইচাটো বিচাৰেতো অঁ অঁ হয় নেকি তেতিয়াহ'লে সেইটো ভালেই আছে তেতিয়াহ'লে আমি অলপ কিবা ডাঙৰকৈ চিন্তা কৰিব পাৰিম ৰাতিটো কাৰণে মানুহৰ সন্তুষ্টটো লাগে ন' প্ৰথম কথা অঁ সন্তুষ্টিটো লাগে মানুহৰ যাতে বেয়া পাই নাযায় আমাৰ পৰা একো অঁ তেতিয়াহ'লে আমি আগভাগ ল'ব পাওঁ আৰু খবৰটো জনাম বাৰু তেতিয়া আপুনি সোনকালে আহিব হ'ব বাৰু দিয়ক তেতিয়াহ'লে